হেল্ল' দাদা নমস্কাৰ দেই অঁ চিনি পাইছে নে অঁ কালিযে আপুনি বাছ ষ্টেশ্যনৰ পৰা মোক আনিছিলে ৰাতি অঁ হয় হয় হয় সেইজনে মই অঁ তাকে আকৌ আপুনি ইমান ৰাতি তাতে আকৌ ঠাণ্ডা ইমানখিনি যে আপুনি সহায় কৰিলে ইমান ৰাতি গৈ মোক বাছ ষ্টেশ্যনৰ পৰা আনিলেগৈ তাকে ফোন কৰি কিনে ধৈ ভাবিলোঁ ধন্যবাদ এটা দি দিওঁ বুলি হয় হয় তথাপিতো ইমান ৰাতি যে আপুনি ইমানখিনি সহায় কৰি দিলে অঁ আজি আকৌ আজিকালি আকৌ দিন কাল যেনেকুৱাহে হয় হয় তাকে আকৌ আপুনি ইমান কষ্টৰে ইমান সুন্দৰভাৱে ঘৰত থৈ দিলেহি মোক অঁ ভাল লাগিল আৰু সেই সেইকাৰণে অঁ অঁ লগ পাম বাৰু আকৌ নি নিশ্চয় নিশ্চয় ফোন কৰিম ফোন কৰিম বাৰু অঁ হ'ব বাৰু দাদা অঁ থেংক ইউ